হয় দাদা আপুনি এতিয়া ডেলিভাৰী দি যোৱাজন নহয় জানো হয় হয় অশেষ ধন্যবাদ দেই আপোনাক মানে মোৰ হয় হয় মোৰ মোৰ এই মানে পাৰ্চেলটো মানে বহুত প্ৰয়োজনীয় হৈ আছে প্ৰয়োজনীয় আছিলে

হয় হয় হয় নিশ্চয় নিশ্চয়

হয় আজি মোৰ হয় আপুনি মোৰ ডেলিভাৰী বয় হিচাপে আপোনাৰ লগত আজি কথা পাতি অশেষ ভাল লাগিছে আপোনাৰ মানসিকতাটো মই মানিবলগীয়া মানসিকতা আপোনাৰ কাৰণ আপুনি হয় হয় হয় আপুনি যেনেকে নিজেও কামিয়াল বা সময়মতে কামবোৰ কৰি ভাল পায় তেনেধৰণে কামবোৰ কৰি যাব আৰু আপুনি হয় হয় হয় হয় নিশ্চয় এনেধৰণৰ মানে কি হ'ল কাষ্টমাৰৰ বহুত প্ৰ'ব্লেম হৈ যায় বা বস্তু এটা প্ৰয়োজন যিকোনো সময়তে প্ৰয়োজন হৈ যায় আপোনালোকে যদি সময়মতে যদি ডেলিভাৰ কৰি দিয়ে তেওঁলোকে তেতিয়া মানে গ্ৰাহকৰ অলপ সুবিধা হয় তেনেধৰণৰ সুবিধা হয় হয় হয় হয় নিশ্চয় নিশ্চয় হয় হয় হয় আপুনি হয় হয় নিশ্চয় নিশ্চয় হয় নিশ্চয় আপুনি এনেধৰণৰ কাম আগবাঢ়ি যাব হয় আজি আজি আজি আজি আপোনাৰ ডেলিভাৰীটোৰ কাৰণে অশেষ ধন্যবাদ আপোনাক আপুনি আগলৈও এনেকে কাম কৰিবটো আশা কৰি আশা ৰাখিলোঁ আৰু আপোনাৰ মানসিকতাৰ মই ধন্যবাদ জনাইছোঁ ধন্যবাদ ধন্যবাদ ঠিক আছে হ'ব দিয়ক ঠিক আছে অঁ